গান গাবলৈ মোৰ কিছুমান প্ৰিয় গীত বুলি ক'লে সকলোবোৰেই গান মোৰ বহুত ভাল লাগে শুনি কাৰণ সকলোবোৰ গানৰে এটা এটা অৰ্থ আছে তাৰ ভিতৰত বিশেষকৈ ক'বলৈ গ'লে মোৰ অংগৰাগ মহন্তৰ গান শুনি যিহেতু তেওঁক সকলোৱে পাপন বুলি ক'লে সকলোৱে চিনি পায় তেওঁৰ গান শুনি মোৰ খুবেই ভাল লাগে মানে তেওঁৰ গীতবোৰ বহুত অৰ্থ অৰ্থপূৰ্ণ হয় সকলো গায়কৰে বাৰু গানবোৰ অৰ্থপূৰ্ণ হয় কিন্তু তেওঁৰ ভাগৰ মানে গীত শুনিলে মানে মোৰ মনটো বহুত ভাল লাগে মানে বহুত অৰ্থপূৰ্ণ গীত গীত হয় সেইবাবে শুনি বহুত ভাল লাগে